আমাৰ মহিলাসকলে যেতিয়া আমাৰ মহিলাতকৈ ডাঙৰ কিছুমান ব্যক্তি বয়সস্থ আহে তেতিয়া মূৰত ওৰণি লয় আৰু যেতিয়া আমাৰ ব'হাগ বিহু হওক মাঘ বিহুৰ টাইমত বয়সস্থ মানুহ বা মাক দেউতাকক ভৰিৰ চৰণত সেৱা লয় আৰু আমাৰ মহিলাসকলে ডাঙৰ মানুহ ওচৰলৈ গ'লে ওৰণি ঢাকিবই লাগিব মুখখন ঢাকি ৰাখিব লাগেই তথাপিতো আমাৰ মহিলাসকলৰ অহংকাৰ নাই